আইনগত অভিজ্ঞতাৰ ফ ফালৰ পৰা যদি আমি ক'বলৈ যাওঁ নথি পত্ৰৰ ক্ষেত্ৰত তেনেকৈ কোনো মোৰ অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ নাই কাৰণ আমি নৱ প্ৰজন্ম আমি আগবাঢ়ি যাব আহিছো হে কিন্তু আমাৰ বহুত আগলৈ ৰাস্তা আছে ই কঠিন বুলি মই ক'ব নিবিচাৰোঁ কাৰণ আজি যুগত জ্ঞানেৰে যি পোহৰ বিলায় সেই পোহৰ ক্ষেত্ৰত নথি পত্ৰ এটা সাধাৰণ এইক্ষেত্ৰত আমি আমাৰ যি নথি পত্ৰ পোৱাৰ ঠাই সেই জেগাসমূহত যাব লাগিব যোন আমাৰ যি স্বাৱলম্বী হ'বলৈ আমাৰ যি নথি পত্ৰৰ প্ৰয়োজন সেই নথি পত্ৰসমূহ ঠাই অনুযায়ী পোৱা যায় আৰু এইটো পোৱাটো কোনো কঠিন নহয় কাৰণ সেইবিলাক এটা ঠাই অনুযায়ী সকলোবিলাক পোৱা যায়